অঁ হেল্ল' অঁ কি খবৰ তোমাৰ অঁ বজাৰত যাব লগা আছিল মই কেইটামান বস্তু ল'বলৈ আছে এতিয়া জানো ক'ত যাওঁ জানো গ'লেহে গম পাম তুমি যাবা হয় নেকি তোমাৰ কি ল'ব লগা আছে তোমাৰ কি ল'ব লগা আছে অঁ অঁ মোৰো কেইটামান বস্তু ল'বলগীয়া আছে এই আমাৰ ছোৱালী আমাৰ এই এই দিয়া ছোৱালীজনী বিয়া আছে যে তাই মানে বাৰ্থডে' আছে তাই বাৰ্থডে' কাৰণে দুটামান জেকেট এনেই কিবা কিবি সৰু সুৰা বস্তু কেইটামান ল'ম বুলি ভাবিছোঁ এতিয়া ক'ত ভাল পায় সেইটোহে নাজানো অঁ হ'ব দিয়ক অঁ হ'ব দিয়ক মই ইমান বিচালত কোনোদিন যোৱা নাই যে তোমাৰ লগত গ'লে অলপ মোক হেৰি কৰি দিবা আৰু হ'বনে অঁ অঁ অঁ হ'ব দেিয় অঁ কিমান সময়ত যাবা অঁ হ'ব দিয়া মই তাৰমানে গা পা ধুই উঠি সেইখিনি সময়েই আজৰি পাওঁ যে হয়নে সেইখিনি যাম দিয়া অঁ অঁ অঁ অঁ হ'ব দিয়া অঁ হ'ব